মোৰ ভাগৰা যেন লগা কণ্ঠ বা কণ্ঠৰ যিটো কৰ্কশতা থাকে কেতিয়াবা সেইটো ঠিক কৰিবলৈ সচৰাচৰ মই গৰম পানী খাওঁ আৰু গৰম পানী খাই যদি ভাল নহয় তেন্তে অলপ আদা খাওঁ আদা খালে যদি ভাল নহয় তেন্তে লাল চাহত ধুনীয়াকৈ জালুক দি আদা জালুক এই সকলো বস্তুবোৰ দি পেলাই তাতে ধুনীয়াকৈ মিহলাই লাল চাহটো খওঁ সাধাৰণতে সেইটো কৰিলে ভাল পাওঁ আৰু লগতে কণ্ঠক সুৰক্ষিত কৰিবলৈ মই কৌশল প্ৰায় এইবোৰেই কৌশল প্ৰয়োগ কৰোঁ খোৱ বোৱা হৈ গ'ল আৰু ধ্যান ৰাখোঁ যে মোৰ ডিঙিত ঠাণ্ডা নালাগক কাৰণ ঠাণ্ডা লাগিলে ডিঙটো বহি যাব আৰু তেতিয়া মোৰ কণ্ঠটো বেয়া হ'ব তেতিয়া মোৰ গান গাবলৈ বিৰাট অসুবিধা হ'ব এইবোৰেই কৌশল মই প্ৰয়োগ কৰোঁ নিজৰ কণ্ঠক সুৰক্ষিত কৰিবলৈ